হয় মই এখন জীৱনী পঢ়িছিলোঁ যিখন প্ৰথমতে পঢ়ি অকণো ভাল লগা নাছিল কিন্তু হ'লেও মই ধৈৰ্য্য় ধৰি পঢ়ি গৈ আছিলোঁ তাৰ পাছত দুটামান পাঠ পঢ়াৰ পাছতে মোৰ কিতাপখন পঢ়ি ভাল লাগিবলৈ ধৰিলে কিতাপখনত থকা বিভিন্ন ধৰণৰ কথাবোৰে মোক আকৰ্ষিত কৰিবলৈ ধৰিলে সেই কিতাপখনৰ নাম হ'ল নিৰ্মল প্ৰভা বৰদলৈ আত্মজীৱনী তেওঁ জীৱনত ঘটা বহুতো ঘাট প্ৰতিঘাত ভাল লগা বেয়া লগা ঘটনাসমূহে মোক তেওঁৰ কাহিনীটোৰ প্ৰতি আকৰ্ষিত কৰিলে তেওঁ কেনেদৰে নিজৰ জীৱনটো আগুৱাই নিছিল সেই কিতাপখনত তাৰ বিষয়ে উল্লেখ আছিল সেইবাবে সেই কিতাপখন পঢ়ি লাহে লাহে মই তেওঁৰ জীৱনটোৰ কথা জানিবলৈ আকৰ্ষিত হৈছিলোঁ আৰু সেয়ে সেই কিতাপখন পঢ়ি মোৰ খুব ভাল লাগিছিল